তেৰ মাৰ্চ দুহেজাৰ চৈধ্য একৈছ মাৰ্চ দুহেজাৰ চৈধ্য তিনি জুন দুহেজাৰ ওঁঠৰ চাৰি জুলাই দুহেজাৰ একৈছ ছয় ফেব্ৰুৱাৰী দুহেজাৰ ঊনৈছ সাত জানুৱাৰী দুহেজাৰ পোন্ধৰ আঠ ডিচেম্বৰ দুহেজাৰ একৈছ ন অক্টোবৰ দুহেজাৰ তেৰ